হেল্ল' অঁ কি কৰি আছা এই মই ঘৰ মুচি আছো ভাওনালৈ যোগাৰ সাজু হৈছা নাই তুমি অঁ অঁ চানা তানা ধুব লাগিব নহয় সোনকালে আজৰি হোৱা

অঁ অঁ অঁ মই লাহে লাহে হৈছোঁ আৰু কিমান সময়ত আহিবা নামঘৰলৈ অঁ অঁ সোনকালে আহিবা সোনকালে আহিবা কি পিন্ধি আহিবা ময়ো একেই পিন্ধি যাম তোমাৰ নিচিনা অঁ ময়ো তেনেকুৱা এজোৰে পিন্ধিব লাগিব তেনেহ'লে চাব লাগিব এতিয়া আকৌ বিচাৰি

অঁ মই হৈছোঁ আৰু কাম বন কৰি আজৰি হৈছোৱেই ঘৰ দুৱাৰ মুচি

অঁ অঁ তুমিও সোনকাল কৰা কাম এতিয়াৰপৰা কৰিলে মানেহে আজৰি হ'ব পাৰিবা অঁ অঁ অঁ অঁ মইও ওলাম ওলাম ঠিক আছে দিয়া হ'ব তেনেহ'লে তুমি আজৰি হৈ লোৱা